বিদ্যালয়ৰ সমাৱেশত অংশগ্ৰহণ কৰিছিলোঁ আৰু চাইছোঁ আৰু সকলোবিলাক একেলগে থকা হয় একেখিনি ঠাইতে ভাল লাগে আৰু শিক্ষক শিক্ষয়ত্ৰীসকলো থাকে গতিকে তাতেই নিজৰ ভাষণ দিয়ে সকলোৱে আৰু শুনিও ভাল লাগে আৰু সেইখিনি সময়ত শিক্ষকসকলে নপঢ়ায়ো ফলত ক্লাছ কৰিব নালাগে জাষ্ট আৰু অকল ভাষণ শুনি থাকিলেই হয় গতিকে ভালেই সেই হৈছিলে